হেল্ল' অ দেউতা

কেনেকৈ সত্তৰ ফুটমান আছে কিমান লাগিব এইটো চিমেণ্ট বালি ইটা

হয় হয় সত্তৰ ফুট হয় অ অ হয়

হ'ব দিয়ক তেনে মই পিছত